হেল্ল' অঁ শইকীয়া ম'বাইল শ্বপ হয় নাই বাৰু

আচ্ছা অঁ মোক লাগিছিলে থাৰ্টিৰ ভিতৰত লাগিছিল আৰু অঁ

কিন্তু মোৰ ইমান পইচা পাতি নাই যে এতিয়া কেনেকৈ ল'ম বাৰু অঁ ছেকেণ্ড হেণ্ড পাই নেকি

অঁ অঁ অঁ

অঁ মোকতো এসপ্তাহৰ ভিতৰতে লাগিছিল মানে জল্ডিয়েই লাগে আৰু অঁ অঁ অঁ অঁ অঁ ঠিক আছে মই অঁ অঁ হ'ব দিয়ক